কিতাপ আলোচনী শিশুৰ সামগ্ৰীক বিকাশৰ ক্ষেত্ৰত বহুতখিনিয়ে আগবাঢ়িব পাৰে শিশুসকল আলোচনী কিশোৰসকলে পঢ়িলে বহুতখিনি বাহিৰা জ্ঞানো আহৰণ কৰিব পাৰে তেওঁলোকে মানুহৰ লগত কেনেধৰণে কথা পাতিব লাগে আচাৰ ব্যৱহাৰ সকলোখিনি বুজিব পাৰে সেই কিতাপবিলাকৰ মাজতে বহুতখিনি কথা সোমাই থাকে তেওঁলোকে সেইখিনি পঢ়িলে বা শুনিলে বহুতখিনি জ্ঞান আহৰণ কৰি ল'ব পাৰে তেওঁলোকৰ আজৰি সময়কণত সেইবিলাক পঢ়িলে বহুতখিনি নজনা কথা জানিব পাৰে বা ফুৰা চকা কৰিবলৈ পাৰে ভয়বিলাকো আঁতৰি যায় ভিতৰত থাকিলে বহুতখিনি আ নজনা কথা জানিব পাৰে আনি ল'লে আলোচনীবিলাক তেনেকৈ শিশুসকল বহুতখিনি আগবাঢ়ি গৈছে আজিকালি ল'ৰা ছোৱালীবিলাকে তেনেকৈ পঢ়ি শুনিয়ে বহুতখিনি আগবাঢ়ি গৈছে আৰু অভিভাৱকসকলেও ভাল পায় কাৰণ সেই কিতাপৰ মাজত সোমাই থাকিলে তেওঁলোকৰ বহুতখিনি বেমাৰ আজাৰেও কমাব পাৰে ৰ'দ বতাহত ঘূৰিবলৈ নাযায় কিতাপৰ ভিতৰতে তেওঁলোক সোমাই থাকে বহুতখিনি তেওঁলোক লাভৱান হ'ব পাৰে এতিয়া নতুন নতুন আলোচলীবিলাক ওলাইছে সেইবিলাক আনি লৈ ল'ৰা ছোৱালীবিলাকক আমি অভিভাৱকসকলে দিব লাগে আনি তেওঁলোকৰ তেতিয়াহে মন মগজুবিলাক বৃদ্ধি পায়